যদি কোনোবাই বিধি উলংঘন কৰে বা ক'ড অফ কনডাক্ট পালন নকৰে তেনেহ'লে ক্ৰীড়াখণ্ডই বিধিমতে শাস্তি প্ৰদান কৰে আৰু অথবা যদি অলপ মেজৰ বা মাৰপিট এনেধৰণৰ কণ্ডিশ্যন হয় তেনেহ'লে আইনৰ সহায় লোৱা হয়